ইউটিউবৰ খাদ্য ৰেচিপি চেনেল মই ভাল পোৱা চেনেল এটা হৈছে আমাৰ গাঁও যিটোত সম্পূৰ্ণ গাঁৱলীয়া পদ্ধতিৰে খাদ্যবোৰ ৰন্ধা ক' বঢ়া কৰা হয় তাত এটা ব্যঞ্জন আছে যিটো ছাগলী মাংসৰে বনোৱা হয় আৰু যিটো মোৰ খুবেই প্ৰিয় আৰু মই বনাই ভালপাওঁ খোৱাইয়ো ভালপাওঁ খাইয়ো ভালপাঁও নিজে যিটো মই তাৰ পৰা শিকিছোঁ প্ৰথমে ছাগলী মাংসখিনি ভালদৰে জোখত কাটি লৈ তাৰ তাত দিবৰ বাবে মা মচলা পাঁচফোৰণ যিটো মচলা পাঁচফোৰণ কয় সেইখিনি ভালদৰে ভালদৰে কেৰাহীত গৰম কৰি লৈ সম্পূৰ্ণৰূপে পিচি ল'ব লাগে খুন্দি ল'ব লাগে তাৰ পাছতে জোখৰ মাংসৰ জোখৰ মতে পিঁয়াজ কাটি ল'ব লাগে তাৰ পাছত আলু মাত শুকান জলকীয়া শুকান জলকীয়া তিয়াই অলপ সময় তিয়াই থৈ পিচি ল'ব লাগে তাৰ পাছতে ধুনীয়াকৈ কেৰাহীখন জুইত অলপ সময় গৰম হ'ব দিব লাগে তাৰ পাছত তেলখিনি দিয়াৰ পাছত তেলখিনি গৰম হ'ব দিয়াৰ পাছত তাত পিঁয়াজ দিব লাগে পিঁয়াজ দি লৈ তাত শুকান জলকীয়া পিচাৰ যিখিনি শুকান জলকীয়া সেইখিনি দিব লাগে আদা নহৰু পিচা দিব লাগে তাৰ পাছত দিব লাগে পাঁচফোৰণ মচলা অলপ দি দিব লাগে তাত দিয়াৰ পাছত সেইখিনি অলপ সময় লৰাই তাত মাংস দিব লাগে মাংস দি সেই ছাগলী মাংসখিনি দিয়াৰ দি অলপ সময় লৰাই পিনে তাত হালধি নিমখ দি সেইখিনি অলপ সময় ভালদৰে ঢাকি থ'ব লাগে ঢাকি থোৱাৰ অলপ সময় পাছতেই অকণমান পানী দিব লাগে যাতে সেই মা মচলাৰ মা মচলা নি বা নিমখ হালধিৰ সেই খিনি মাংসত ভালদৰে সোমাই যায় মাংসয়ে যাতে শুহি ল'ব পাৰে তাৰ বাবে পানী অকণ দিব লাগে তাৰ পাছত অলপ সময় ঢাক মাৰি থৈ পানীখিনিয়ে সম্পূৰ্ণৰূপে অলপ শুকাবলৈ দিব লাগে তাৰ পৰা শুকা শুকোৱা অলপ সময় শুকোৱাৰ পাছত কট যিখিনি কাটি থোৱা আলু থাকে সেই কাটি থোৱা আলুখিনি দি দিব লাগে তাৰ পাছত দি অলপ সময় সিজাব লাগে ঢাকোন মাৰি দিব লাগে অলপ সময় সিজোৱাৰ পাছত তাত আকৌ অলপ পানী দি দিব লাগে বেছি দিব নালাগে গ্ৰেভি হোৱাকৈ কৈ অলপ পানী দিব লাগে তাৰ পাছতে জুইকুৰা ভালদৰে দি থৈ পিনে অলপ সময় ঢাকোন দি থৈ দিব লাগে তাৰ পাছত যেতিয়া আলু সিজিব আলু অকণমান ভাঙি তাত ভাঙি পিনে তাত অলপ গোন্ধোৱা যিটো আমি ধনিয়া বুলিও কওঁ তাৰ কেইখিলামান চিঙি পিনে তাত দি দিব লাগে আৰু ব্যঞ্জনখন অতিকৈ খাবলৈ সোৱাদ হৈ পৰে আৰু দেখিও ভাল লাগে খাইয়ো সোৱাদময় হয় যিটো মই খুবেই ভালপাওঁ আৰু যিটো মই আমাৰ গাঁও নামৰ চেনেলটোৰ পৰা বনাবলৈ শিকিছোঁ